হেল্ল' অঁ অঁ ভাল ভাল ঘৰতে আছো ঘৰতে আছো অঁ কোৱাচোন অঁ অঁ কেলেই ইচ ৰাম বৰ ডাঙৰ কথা হ'ব নহয় মোৰ এতিয়া ল'ৰা দুটা গাখীৰ নহ'লে কেনেকৈ কি কৰিম এতিয়া এই নাপায় নাপায় তুমিয়ে বিশ্বাসী আছিলা এতিয়া তুমিয়ে যদি আৰু এতিয়া গৰুৰ বেমাৰ হ'লেওনো কি কৰিবা আৰু তুমি এতিয়া হেৰি নহয় বেলেগ কোনোবা নাইনে তোমাৰ চিনাকি তেনেকৈ লাইনত তোমালোকৰ

অঁ তে তিনি পোৱামান কৰিবা আৰু আধা লিটাৰটো কম হয় অঁ ল'ৰা দুটা নহয় জানো আকৌ দেইতাকো দিব লাগে চাহ অকণো খাব লাগে

হয় অঁ অঁ অঁ অঁ ডক্টৰৰ লগত কথা পাতিছেনে কি অঁ অঁ হয় হয় অঁ হয় হয় অঁ অঁ অঁ অঁ অঁ অঁ হ'ব হ'ব অঁ ঠিক আছে

অঁ অঁ হ'ব হ'ব ঠিক আছে তুমি সেইটো পাতি পিনি দিবা দেই অঁ হ'ব হ'ব অঁ অঁ অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ঠিক আছে বাৰু দিয়া অঁ ঠিক আছে ঠিক আছে